আমাৰ অঞ্চলৰ বিশেষ ব্যক্তিত্ব থকা এজন ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা ভূপেন হাজৰিকা একাধাৰে গায়ক গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক চলচ্চিত্ৰ পৰিচালক ৰূপে পৰিচিত তেওঁক আমি সুধাকণ্ঠ ভূপেন হাজৰিকা বুলিও জানো ভূপেন হাজৰিকাই অসমীয়া বঙালী ইংৰাজী হিন্দী আদি ভাষাত গীত গাইছে ভূপেন হাজৰিকাই অসমৰ বিষয়বস্তু গ্ৰহণ কৰি গীত ৰচনা কৰিছে তেওঁৰ কেইটিমান গীত হৈছে বুকু হম হম কৰে মানুহে মানুহৰ বাবে আদি অতি জনপ্ৰিয় গীত ভূপেন হাজৰিকাই ভূপেন হাজৰিকাক ভাৰত ৰত্ন পদ্ম বিভূষন পদ্মশ্ৰী দাদাচাহেব ফাল্কে বঁটা পদ্মভূষন আদি উপাধি প্ৰদান কৰা হৈছে আমাৰ অসমৰ জালুকবাৰীত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ স্থাপন কৰা হৈছে ভূপেন হাজৰিকাৰ স্মৃতি অসমৰ কামৰূপ জিলাৰ শ্ৰী শ্ৰী শংকৰদেৱ কলাক্ষেত্ৰ সংগ্রাহালয়ত তেওঁৰ প্ৰয়োগ কৰা হাৰমনিয়াম সাজ পোচাক ৰেকৰ্ডাৰ বিচনা তেওঁৰ বঁটা আদি তাত সংৰক্ষণ কৰি থকা কৰি থোৱা আছে